অঁ অঁ লাগিছে লাগিছে কোনে কৈছে অঁ মানে অলপ অলপ অসুবিধাৰ কাৰণে গেছ আহা নাই অঁ মই ইষ্টকতো নাইকিয়া হৈছিলে গেছ এতিয়া আহিব আৰু অকণমান যাতায়তৰ অসুবিধা হৈছিলে হা হা আহিব আগতো আমাৰ এবাৰ তেনেকৈ ইষ্টকত নাইকিয়া হৈছিলে নাইকিয়া কাৰণে তেওঁলোকে আমাৰ ইয়াতে চাৰ্ভাৰটো দিব পৰা নাই নোহোৱা কাৰণে দেৰি হয় কেতিয়াবা অকণমান অসুবিধা হয় আৰু পাৰাপক্ষত আমি আকৌ সেইটো গ'লগৈ নহয় ডেটটো গ'লগে নহয় তাৰিখটো আকৌ আকৌ বুকিং কৰিব লাগিব তেতিয়াহে হেৰি হ'ব আগতো দিন হ'ল নহয় আহিব আহিব গেছটো আমাৰ এইকেইদিনতে দিব শনিবাৰ বা বুধবাৰে আমাৰ গাড়ীবোৰ দিয়ে দিওঁ পৰষিলৈ পাবও পাৰা দেই কাৰণ হেৰি এটা কৰি চাবাচোন অঁ যদি পায়হি আৰু বুধবাৰলৈ আমি দিব পৰা হ'বও পাৰে এইকেইদিন মানে হেৰি আহা নাই অসুবিধা হৈছে বাৰু ৰাইজৰ তাৰ মাজতে এতিয়া আমি পাৰাপক্ষত বহুতখিনি যত্নই কৰি থাকোঁ আৰু তাৰপৰা নাহিলেও আমিও একো ইয়াতো দিব নোৱাৰোঁ অসুবিধা হয় তেওঁলোকে ইয়াত দিলেহিহে আমি দিব পাৰোঁ তেওঁলোকে যেতিয়া দিয়া পলম কৰিছে ইয়াৰপৰা উপায় নাইকিয়া হৈ থাকে নহয় মানুহৰ শুনিব লগীয়া হয় আৰু কেতিয়াবা কেতিয়াবা নহয় জানো অসুবিধা হৈছে আৰু সকলোৰে হৈছে ঘৰৰ কিছুমান ঘৰৰ ভাত পানী বা ৰন্ধা বঢ়া হোটেলবিলাকতো কিছুমান ল'ৰা ছোৱালী ভাড়া ঘৰত থকা হোষ্টেলত থকা এনেকুৱাবিলাকৰো বহুতৰে অসুবিধা হৈছে বাৰু সেইখিনি আমি বুজি পাইছোঁ কিন্তু এতিয়া আমি সমস্যাটো কৰিব পৰা নাই যে সিফালৰপৰা বস্তুটো ইষ্টকত নাই বুলি কৈছে আৰু সেইকাৰণে আমাৰো আমাৰো অসুবিধা হৈছে আমিও হ'লেও বুজি পাইছোঁ বুজি পাই এতিয়া আমি কি কৰিম একোতো উপায় নাই আমাৰো তেওঁ লাগে অঁ নাই সেইয়া ভালেমান দিন ইষ্টকত নাই তেওঁলৈ কি অসুবিধা হৈছিল ক'ব নোৱাৰোঁ দেই সেইটো কথাটো কিবা তেওঁ নাই আহা নাই মই দি দিলেহেঁতেনে নহয় তলিৰপাৰাই গেছ অহা নাই অহা নাই কাৰণে তাত হেৰি হ'ল ইষ্টকত নাই বুলি কৈছে আৰু আকৌ থাকিলে এনেও দি দিব আমি আমাৰ হেনো গাড়ী পঠিয়াই দিব গাড়ী গুচিয়েই আহিব লৈ আহিব দিবহি তেতিয়া চবে পাই যাব এনেই সদায় খবৰ লৈয়ে আছো যোগাযোগ কৰিয়ে আছো কথা বতৰা পাতি আছো আৰু মানুহখিনিয়ে বৰ মানুহখিনিয়ে সদায় আপত্তি কৰি আছে আমি নিজেও বেয়া পাই আছো মানুহখিনিক দিব পৰা নাই কামখিনি কৰি দিব পৰা নাই কাৰণে এতিয়া আমিও এতিয়া বৰকৈ হেৰিয়াৰ কথাহে গেছৰ কোম্পানীৰ কথাহে তেওঁলোকৰ কি বস্তু যোগাৰ কৰিব পাৰিছে আছেনে নাই

অঁ এইটো খবৰ দিম বাৰু দেই